মই ম মোৰ মনটো ভাল লাগিবলে মই নাচোঁ নাচি বাগি ঘূৰি ফুুৰোঁ মই মোৰ মনটো ভাল লাগিবৰ কাৰণে মই চোতালত নাচি থাকোঁ বা লগৰ সমনীয়াৰ লগত নাচোঁ বিহু মাৰোঁ দুই তিনিজনী গোট খাই পেলাই বিহু মাৰি থাকোঁ তাৰপিছত আকৌ মোৰ স্বাস্থ্য ভালে থাকিবলে কাৰণে নাচবাগ কৰি থাকিলে ভাল লাগে মনটো ফূৰ্তি লাগে ফূৰ্তি লগা মানে নাচবাগ কৰি থাকোঁ আৰু নাচি বাগি থাকিলে মনটো ভাল লাগে তাৰপিছত আৰু শাৰীৰিক মানসিক চব ভাল হৈ যায় আৰু চিন্তাবিলাক নাথাকে ভাল লাগে নাচি বাগি থাকিলে মানে কিবা বহাগী মেলা পাতিলে তাত অংশগ্ৰহণ কৰোঁগৈ লগৰ সমনীয়াৰ লগত বিহু নাচোঁ